মই আলহীক কেনেদৰে আপ্যায়ন কৰো ইয়াৰ বিষয়ে মই অলপ ক'বলৈ লৈছো মই আলহী আপ্যায়ন কৰি খুব ভাল পাওঁ প্ৰথমতে মই ক'বলৈ লৈছো যে মই প্ৰথম মানে গাঁৱত আছিলো গাঁৱৰ জীয়ৰী আছিলো গাঁৱত মই কেনেধৰণে আলহী আপ্যায়ন কৰো ইয়াৰ বিষয়ে মই ক'ব লৈছোঁ গাঁৱলৈ অহা আলহীৰ প্ৰথমতে মই আমি বহিবলৈ দিওঁ প্ৰথম তামোল পাণৰ বতাটো উলিয়াওঁ তামোল পাণে আমি প্রথম আলহীক খাবলৈ দিওঁ তাৰপাছত আমি গাঁৱত বনোৱা বৰপিঠা নাৰিকলৰ লাৰু আৰু ঘৰতে বনোৱা বিভিন্ন ধৰণৰ বস্তুৱে আমি আলহীজনক চাহ খাবলৈ দিওঁ লগতে জলপান দৈ গাখীৰ এইবিলাকে আমি জলপান দিওঁ জলপান খাই আমি লাহেকৈ আকৌ ভাতৰ কথালৈ আহে ভাতৰ কাৰণে আমি ঘৰতে পোহা মূ কুকুৰা বা হাঁহ এইবিলাক থাকেই ইয়াৰে মানে আলহীক খোৱাবৰ কাৰণে ধুনীয়াকৈ মাংস যোগাৰ কৰি একদম বনাই ঘৰতে থাকে লাগি কোমোৰা কোমোৰা আনো হাঁহৰ মাংস লগত আৰু ঘৰত পোহা ফিছাৰী পুখুৰীৰ পৰা মাছ ধৰি থওঁ আলহী আহিব বুলি সেই মাছৰ আঞ্জা বনাওঁ আৰু মাংস আদি বনাই আৰু ঘৰতে খেতি কৰা এইবিলাক সেউজীয়া বস্তু ধনিয়া এইবিলাক মানধনিয়া ভেদাইলতা ইত্যাদি চব পাওঁ আমি তাৰপিছত আনি ছাটনি পিছি দিওঁ ইত্যাদি বহুত আইটেমেৰে মানে আলহীজনক আমি খাদ্য খোৱাওঁ আৰু বিভিন্ন ধৰণৰ আচাৰ থাকে এইবিলাক ঘৰতে পোৱা সকলোবিলাক ফল মূলে বনোৱা আচাৰে আমি আলহীজনক শুশ্ৰূষা কৰোঁ খুব ভাল লাগে বৰ্তমান মই গাঁৱৰ পৰা যেতিয়া টাউনলৈ বিয়া হ'লোঁ টাউনত আমি এতিয়া কেনেকৈ আলহী আপ্যায়ন কৰো ইয়াৰ বিষয়ে মই অলপ কওঁ বৰ্তমান এতিয়া আমি টাউনত আহিও কিছুমান খাদ্যৰ সেই বিষয়ে মানে ক'বলৈ লৈছো আয়াৰ টাউনৰ আলহী মানে খাই ভাল পোৱা কিছুমান খাদ্য এইবিলাক চাওমিন ম'ম' ইত্যাদিবোৰ বনাবলৈও শিকিছো ফ্ৰাই ডিছ এইবিলাক এইবিলাকো বনাই মানে খোৱাওঁ আৰু বিভিন্ন প্ৰকাৰৰ আচাৰ ছাটনি ইত্যাদিয়ে আমি গোটেই মানে খাদ্য কাঁহী ভৰাই আলহীজনক খোৱাওঁ শুশ্ৰূষা কৰো আৰু মানে ইয়াত আমি নানা ৰকমৰ মিঠাইয়ো আনি খোৱাও আলহীক কিছুমান বনাও ঘৰতে শিকা বনাই তৈয়াৰ কৰিব পৰিবা পৰা কিছুমান মিঠাই তৈয়াৰ কৰি লওঁ সেইবিলাকে আমি আলহীক খোৱাই বোৱাই খুবে ভাল লাগে ৰান্ধিও ভাল লাগে মোৰ আৰু আলহীক খোৱা যিমান পাৰো মানে ৰান্ধি মানে খোৱাবলৈ পালে বহুত ভাল লাগে যিমান পাৰো আ আইটেম যিমানটা বনাব পাৰো খুৱাই খুব ভাল লাগে